হয় এই অঞ্চলৰ শিক্ষাৰ্থীসকল বিদ্যালয়ৰ ৰানিঙৰ লগত জড়িত হোৱা প্ৰায়ে দেখিবলৈ পোৱা যায় ৰানিঙে এই ল'ৰা ছোৱালীসকলক স্বাস্থ্যৱান হোৱাত যথেষ্ট পৰিমাণে সহায় কৰে কিয়নো ৰানিং এক প্ৰকাৰৰ ব্যায়াম যিয়ে শৰীৰত ৰোগৰ পৰিমাণ কম কৰে তাৰোপৰি ৰানিঙৰ ফলত শিক্ষাৰ্থীসকলৰ হজম শক্তি বৃদ্ধি পায় আৰু তেওঁলোকে উচিত পৰিমাণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰে আৰু এক সুস্থ স্বাস্থ্যৰ অধিকাৰী হয় ৰানিঙে শিক্ষাৰ্থীসকলক সুস্থ আৰু সবল কৰি ৰাখে যাৰ বাবে তেওঁলোকে সুস্থ মগজুৰে পঢ়া শুনাত মনোযোগ দিব পাৰে ৰানিঙে ৰক্ত সঞ্চালনত সহায় কৰে তাৰোপৰি শৰীৰত থকা অলাগতিয়াল দ্ৰব্যবোৰ ঘামৰ সহায়ত বাহিৰ কৰি দিয়ে যাৰ বাবে শৰীৰত এনে কিছুমান বেক্টেৰীয়া থাকে যিসমূহে মানুহক বেমাৰ আজাৰৰ সৃষ্টি কৰিব পাৰে গতিকে সেই বেয়া দ্ৰব্যসমূহক ঘামৰ আকাৰেৰে বাহিৰলৈ উলিয়াই দিয়ে যাৰ বাবে ৰোধ প্ৰতিৰোধ ক্ষমতা মানুহৰ শৰীৰত বৃদ্ধি পায় তাৰোপৰি শৰীৰত তাৰোপৰি শৰীৰত অনুপযুক্ত কিছুমান চৰ্বি থাকে যি চৰ্বিসমূহ বেমাৰ হোৱাৰ লক্ষণ থাকে সেই চৰ্বিসমূহ গলোৱাত ৰানিঙে যথেষ্ট পৰিমাণে সহায় কৰে আৰু ৰানিঙৰ ফলত হাত ভৰিবোৰ শক্তিশালী হয় যাৰ বাবে হাড় মজবুত হোৱা দেখিবলৈ পোৱা যায় এনেবোৰ কাৰণতেই শিক্ষাৰ্থীসকল বিদ্যালয়ৰ ৰানিঙৰ লগত জড়িত হ'ব লাগে আৰু এই ৰানিঙেই ল'ৰা ছোৱালীসকলক অধিক স্বাস্থ্যৱান হোৱাত সহায় কৰে আৰু এই সুস্থ সুন্দৰ স্বাস্থ্যৱান হোৱাৰ বাবেই তেওঁলোকে পঢ়াত মনোযোগ দিব পাৰে আৰু তেওঁলোকে সুন্দৰ ফলাফল লাভ কৰিব পাৰে